হেল্ল' অ

কি ড্ৰেচ পিন্ধিলে ভাল হ'ব ৱৰ্কশ্বপটোত আমি মেখেলা চাদৰ পিন্ধিলেই ভাল হ'বনি অ ইউনিফৰ্মটো মিলিব লাগিব অ অ অ ৰঙা চাদৰ ৰঙা ৰঙা চাদৰ মুগাৰ ব্লাউচ মুগাৰ মেখেলা তেনেকৈ পিন্ধিলে ভাল হ'ব নেকি

ৰঙা চাদৰখন আৰু পাৰিটো হ'লেও অ ৰঙা চাদৰ আৰু ৰঙা ৰঙা চাদৰ মুগাৰ মেখেলা আৰু মুগাৰ ব্লাউচ ভাল লাগিব ও ও ও ও ও অ কৈ দিলে ভাল হ'ব নহ'লে আকৌ অ তাহাঁতি আকৌ বেলেগ ড্ৰেচ পিন্ধি যাব লাগিলে বেয়া হ'ব নহয় কথাষাৰ ও ও ও ও অ আকৌ সবে আমাকে দোষিব আৰু আমি নক'লোঁ বুলি ও ও ও অ অ অ হ'ব অ অ অ